মোৰ প্ৰিয় চৰাই হৈছে শালিকা ৰাতিপুৱা যেতিয়া মই শুই উঠোঁ তেতিয়া দুইটা শালিকা শালিকা চৰাই মোৰ ঘৰৰ কাষতে পৰে চৰাইকেইটা দেখিবলৈ ইমান মৰম লাগে ইমান ধুনীয়া চৰাইকেইটা সিহঁতে যেতিয়া মানে চিঞৰটো মাৰে তেতিয়া মোৰ মনটো বৰ ভাল লাগে চৰাইকেইটাৰ আমাৰ ঘৰৰ মুধচতে বাহ সাজে বাহ দি তেওঁলোকে পোৱালি উলিয়াই পোৱালিকেইটাক যেতিয়া অলপ ডাঙৰ হয় তেতিয়া আমাৰ ঘৰৰ ওচৰত থকা ঘৰৰ ওচৰৰ যিবিলাক আমি খাওঁ খোৱাবস্তু সেই খোৱাবস্তুবিলাক পেলাই দিলে ভা যেনে ভাত মিঠাই বিস্কুট এইবিলাক এই টানি নি সিহঁতে মুখত লৈ যায় আৰু মুখত লৈ গৈ পোৱালিক খোৱায় সেই তেনেকৈ পোৱালীকেইটা ডাঙৰ কৰে আৰু শালিকা চৰাই দেখিলে মানুহৰ আমি য'ত ওলাই যাওঁ মানে যদি এযোৰ শালিকা দেখোঁ তেতিয়া আমাৰ মনটো খুব ভাল লাগে মোৰ এটা অনুভৱ হয় মই মানে যদি এটা শালিকা দেখোঁ এটা শালিকা দেখিলে মোৰ মনটো ভাল নালাগে যদি এযোৰ শালিকা দেখোঁ শালিকাযোৰ দেখিলে মোৰ আজি দিনটোলৈ মোৰ ভাল লাগি যায় মানুহৰ প্ৰতি ঘৰতে মান মানুহৰ লগতে শালিকা চৰাই থাকেই যেনেকৈ আমি যিবোৰ খোৱা ভিতৰত আমাৰ ভিতৰত যেতিয়া সোমাই যায় তেতিয়া মানে সিহঁতে কি কৰে দৌৰি আহি উৰি আহি পৰে উৰি আহি পৰি কেতিয়াবা আমাৰ মানে ঘৰৰ ভিতৰত থকা চাউল বা বিস্কুট থৈ দিওঁ এইবিলাকো খায় মোৰ ইমানেই ভাল লাগে শালিকা চৰাই মানে কিবা যেন মানে ঘৰত বেলেগ নাথাকিলেও শালিকা চৰাই যদি যেতিয়া মানে উৰি আহি ঘৰত পৰে তেতিয়া খুব ভাল লাগে